শিক্ষিত যুৱক যুৱতীয়ে শেহতীয়াকৈ খেতিৰ প্ৰতি আকতি আকৰ্ষিত হোৱাৰ কাৰণ বহুতো আছে তথাপিতো ইয়াৰ ভিতৰত ছাত্ৰ ছাত্ৰী শিক্ষিত নিবনুৱাসকলে নিজৰ জীৱন ধাৰণৰ প্ৰণালীৰ বাবেও তেওঁলোকে খেতিৰ প্ৰতি আকৰ্ষিত হৈছে দুই নম্বৰ আৰ্থিক দুৰৱস্থাৰ বাবে তিনি নম্বৰ মাক দেউতাকক এৰি দূৰলৈ যাবলৈ নিবিচৰাৰ বাবে আনৰ তলত কাম কৰিব নিবিচৰাৰ বাবে চৰকাৰী চাকৰিৰ অভাৱৰ বাবে উন্নত খেতিৰ কলা কৌশল আৱিষ্কাৰৰ বাবেও ইত্যাদি ইত্যাদি কাৰণৰ বাবে শিক্ষিত যুৱক যুৱতীসকলে শেহতীয়াকৈ খেতিৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায় যিসকল যুৱক যুৱতীয়ে নিজৰ জীৱনৰ জীৱন বা নিজৰ নিজৰ জীৱ জীৱনটো সুখী কৰি ৰাখিবৰ কাৰণে তেওঁলোকে মাক দেউতাকক এৰি থৈ দূৰলৈ যাবলৈ নিবিচাৰে যিহেতু চাকৰিলৈ গুচি যোৱাৰ লগে লগে তেওঁলোকে মাক দেউতাকৰ প্ৰতি থকা যি কৰ্তব্য আৰু দায়িত্ব সেই দায়িত্ব পালন কৰিবলৈ অপাৰগ হয় ফলস্বৰূপে শিক্ষিত নি কিছুসংখ্যক শিক্ষিত নিবনুৱা নিবনুৱাই তেওঁলোকে মাক দেউতাকক এৰি মাক দেউতাকক এৰি তেওঁলোকে বিদেশলৈ চাকৰি কৰিবলৈ যাবলৈ নিবিচাৰে বা চাকৰিৰ প্ৰতি আকৰ্ষিত নহয় যদি ওচৰতে পায় তেনে তেনেহ'লে কথাটো বেলেগ কিন্তু দূৰলৈ তেওঁলোকে চাকৰি কৰিবলৈ যাবলৈ নিবিচাৰে আৰ্থিক দুৰৱস্থাৰ বাবেও কিছুসংখ্যক শিক্ষিত নিবনুৱা ন নিবনুৱাই কাম চাকৰিৰ কাৰণে আকৰ্ষিত নহয় তেওঁলোকে নিজৰ খেতি পথাৰ খেতি পথাৰৰ সৎ ব্যৱহাৰ কৰি তেওঁলোকে থলুৱাভাৱে কৃষি কাৰ্য উৎপাদন কৰি তেওঁলোকে থলুৱা বজাৰত বিকি কৰি তাৰপৰা লাভৱান হৈ তেওঁলোকে সেইদৰেই কিছু সংখ্যক শিক্ষিত নব নিবনুৱাই দেশৰ আৰ্থিক স্বচ্ছলতাত অৱদান যোগায় আৰু কিছুসংখ্যক দেশৰ যি টেকন'লজি টেকন'লজিৰ উন্নতৰ উন্নতিৰ হোৱাৰ লগে লগে কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে বা যুৱক যুৱতীয়ে উন্নত কি কৃষি প্ৰণা উন্নত কৃষি প্ৰণালীৰ যন্ত্ৰপাতি আৱিষ্কাৰ হোৱাৰ লগে লগে তেওঁলোকে যন্ত্ৰৰ বা সেই যন্ত্ৰৰ দ্বাৰা খেতি কৰিব পৰা হোৱাৰ বাবে তেওঁলোকে কৌটিকলীয়া বা পুৰণিকলীয়া খেতিৰ যি প্ৰণালী সেই প্ৰণালী অতি তেওঁলোকৰ কিছু অৱহেলা আছিল কিন্তু যদি যেতিয়াই উন্নত বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিব পৰা হ'ল তেতিয়ালৈকে তেওঁলোকে কৃষিৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায় উন্নত বীজ উন্নত বৈজ্ঞানিক যন্ত্ৰপাতি উন্নত মানদণ্ডৰ কৃষি কৃষিৰ যিবোৰ যন্ত্ৰ আৱিষ্কাৰ হ'ল সেই আৱিষ্কাৰে তেওঁলোকৰ কৃষিৰ উৎপাদন বৃদ্ধিত সহায় কৰিলে সহায় কৰে ফলস্বৰূপে তেওঁলোকে কৃষিৰ প্ৰতি আকৰ্ষিত হোৱা দেখা পোৱা যায় আৰু কিছুসংখ্যক শিক্ষিত যুৱ যুৱতী আছে যিসকল যুৱক যুৱতীয়ে আনৰ তলত কাম কৰিবলৈ ভাল মানে ইচ্ছা প্ৰকাশ নকৰে আনৰ তলত কাম নকৰা কৰিবলৈ ইচ্ছা নকৰা যিসকল যুৱক যুৱতীয়ে তেওঁলোকে স্বাধীনভাৱে নিজৰ পথাৰৰ বা নিজৰ স্বজমিনত থকা মাটি খেতি কৰি উন্নত কৃষি প্ৰণালীৰ দ্বাৰা তেওঁলোকে কৃষি কৰ্ম কৰি আনৰ তলত যাতে কাম কৰিব নল নালাগে তাৰ কাৰণে সিহঁত তেওঁলোকে কৃষিৰ প্ৰতি আকৰ্ষিত ধৰা এনেধৰণৰ বহুতো কাৰণ আছে যিবিলাক কাৰণৰ বাবে শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে শেহতীয়াকৈ খেতিৰ প্ৰতি আকৰ্ষিত হৈছে আৰু বৰ্তমান সময়ত বৰ্ধিত নিবনুৱা সমস্যা আৰু বৰ্ধিত কৃষি সামগ্ৰীৰ যি যি বৰ্ধিত মূল্য এই বৰ্ধিত মূল্যৰ বাবেও কিছুসংখ্যক যুৱক যুৱতীয়ে খেতিৰ প্ৰতি আকৰ্ষিত হোৱা যায় এইদৰে দেখা যায় আমাৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ যিসকল শিক্ষিত নিবনুৱা আছে সেইসকলে ভিন্ন কাৰণত তেওঁলোকে খেতিৰ প্ৰতি আগ্ৰহী দেখা পোৱা যায়